মই নাচৰ ৰীল্ছ মাজে সময়ে চাওঁ ইনষ্টাগ্ৰাম হওঁক ফেইচবুক হওঁক বা হোৱাটছাপত হওঁক চাই সকলোকে ভাল লাগে লগতে নৃত্য শিল্পীবোৰক যেনেকৈ আমাৰ অসমৰ চুমী বৰা নাটকো কৰিব পাৰে ভাল ভাৱৰীয়া হিচাপেও ভাওনাতো পাকৈত সবতে নৃত্য ৰাগ তাল গীত গায়ন বাদন লগতে সবৰে মূদ্ৰাকৃতি হিচাপে সবেই নৃত্য ভালেমানে কৰি সকলোৱে মনোৰঞ্জনযুক্ত এটা আধুনিক নৃত্যত প্ৰদৰ্শন কৰি যিটো অংগী ভংগীৰে প্ৰকাশ কৰি দেখুৱায় তাৰে ওপৰত এটি সংযোজনা মানে চাই মধ্যমীয়া প্ৰিয় নৃত্যত আমি পাকৈত হৈ যাওঁ যেনেকৈ আমাক নিজক প্ৰিয়জন চাই আমি আগবাঢ়িব বিচাৰোঁ এটা মনৰ সান্তনা মনৰ উৎসাহ উন্নত মানদণ্ড এটা ভাৱ লৈ আগবাঢ়িব পাৰোঁ সেইবাবে আমি নিজৰ নৃত্যশিল্পীৰ লগত যোগাযোগ পঠিয়াই আগবাঢ়ি যোৱাটো আমি উচিত বুলি ভাবি আগবাঢ়ি যাওঁ উচিত বুলি ভাবি আগবাঢ়ি যাওঁ কাৰণ আমি যিটো আমি দক্ষতা পাইছোঁ লগতে শিক্ষা দীক্ষাৰ ওপৰত যিটো আমি ভালকৈ আগবাঢ়িব পৰা নাই যদিও এই নৃত্য হওঁক বা যিকোনো গানেই হওঁক গায়কবোৰ হওঁক বা নৃত্যশিল্পীবোৰে নহওঁক কিয় সব প্ৰকাশিত অনুদানে যিবোৰ নৃত্য ৰীল্ছ বনায় তেওঁৰ পৰা আগবাঢ়িবৰ কাৰণে তেওঁলোকে যিখিনি আমাক দেখায় শুনায় আমিও চাই পেলাই তেওঁলোকক চাই আগবাঢ়িব বিচাৰি এটা চেষ্টা প্ৰকাশ কৰি এটা তাৰ অনুযায়ী কিবা এটা আমি বক্তৃতা প্ৰদান কৰোঁ যিটোৱে আমাক আমাক ভিডিঅ'টোৰ উৎসাহ দিয়ে লগতে তেওঁলোককো সেই বক্তৃতাটোৰ পৰা সেই চিঠিৰ পত্ৰটোৰ পৰা লগতে কিবা এটা আমি এছ এম এছ শ্বৰ্টকৈ এছ এম এছ কৰি আমি পঠিয়াবলগীয়া হয় সেইটোৰ ওপৰত শিক্ষা প্ৰদান কৰোঁ লগতে সেই শিক্ষাটোৰ পৰা আমি কিবা এটা নৃত্যৰ বিষয়ে জানিবলৈ লাভ কৰোঁ শ্বৰ্টছ হওঁক বা ৰীল্ছ হওঁক জানি পেলাই সেই বিষয়ে আমি কিবা এটা নতুনকৈ আকৌ শিকিবলৈ মনত ভাৱ প্ৰকাশ কৰা হয় নতুনকৈ শিকিবলৈ বস্তু এটা শিকিব কাৰণে যিটো দক্ষতা লাগে সেই দক্ষতাটোৰ ওপৰত আমাৰ মনত সেই কথাষাৰ জাগি উঠে যিটো ৰীল্ছে আমাক বুজাব চেষ্টা কৰে কাৰণ প্ৰত্যেকটো গানত এটা ৰহস্য বা ৰস সোমাই থাকে যিটো আমি মনৰ ভাৱটোৱে কয় যে যিটো আমি সেই বিষয়ে অংগী ভংগী হাতৰ মুদ্ৰা কলাকৃতি বা ভৰি মুদ্ৰা গাৰ অংগী ভংগী গাৰ গঠন টো গানটোৰ লগত মিলাই অংগীত ভংগীয়ে লগতে নৃত্য প্ৰদৰ্শন কৰা বুলি আমি জানো কিন্তু গান বাদন নৃত্য তাল ৰাগ মুদ্ৰাকৃতি চিহ্নিত নৃত্য শিল্পীৰ পৰাও শিকা হোৱা যায় আমি সকলোৰ পৰা জ্ঞান অৰ্হতা লাভ কৰাটো সুযোগ সুযোগ কৰি তুলিব পাৰোঁ জীৱনত কিবা এটাত পৈণত হ'বলৈ হ'লে ৰীল্ছ চাই থাকিলেও নহ'ব ৰীল্ছ চালে যিকোনো বস্তু এটা কিবা এটা ভিডিঅ' কিবা এটা চালে তাৰ ওপৰত কিবা এটা শিক্ষা অৰ্হতা আগবঢ়াব পৰাকৈ নিজকে মনটোক থিতাপি দিব লাগে লগতে কিবা এটা কিবা শিকিব লাগে কিবা এটা বুজিব লাগে লগতে সেই শিকা বুজাৰ মাজেৰে নিজে সেইটো চেষ্টা কৰি চাব লাগে যে আমাৰ প্ৰিয় এজন নৃত্যশিল্পীয়ে কৰিব পাৰিছে আমি কিয় নোৱাৰিম লগতে কৰি পেলাই আমি আগবাঢ়ি তেওঁলোকতকৈও ভালকৈ বুজি পেলাই সেই গানটোত ভালদৰে নৃত্য কৰি দেখাই পেলাই মানুহৰ পৰা সন্মান লাভ কৰিব লাগে যিটো অসমৰ নহওঁক বা বাহিৰৰ বাহিৰৰে হওঁক বাহিৰৰ মানে বাহিৰৰ ৰাজ্য যিটো আমি সেই ৰাজ্যৰ মানুহবোৰৰ পৰাও শিক্ষা অৰ্হতা লাভ কৰিব পাৰোঁ যেনেককৈ ৰেম' ডিচুজা এজন কৰিয়'গ্ৰাফাৰ হওঁক বা নাটকীয় হওঁক বা যিকোনো ডাঞ্চাৰ ডাঞ্চাৰ যেনেকৈ নৃত্য কৰা ডাঞ্চাৰ ধৰি লওঁক নৃত্যশিল্পী নৃত্যশিল্পীয়ে হওঁক মোৰ প্ৰিয় নৃত্যশিল্পীৰ ভিতৰত তেওঁ পৰে প্ৰভূদেৱাও পৰে লগতে আমাৰ অসমীয়া ভিতৰত চুমী বৰা আছে

প্ৰানজ্যোতিষ আছে যিবোৰ নাটকীয় হয় লগতে নৃত্যও কৰি পেলাই গানৰ সতে আধুনিক বা যিটো আমাৰ পুৰণি সংস্কৃতিৰ ঐতিহাসিক গানবোৰৰ লগত মিল থকা যিটো অংগী ভংগী আমাক আগবঢ়াই নিয়াত সুবিধা লাভ কৰে সামাজিকত মাধ্য়ম সামাজিক মাধ্যম লগতে আমি নৃত্য কৰি আগবাঢ়ি যাব লাগে প্ৰত্যেকটো সংস্কৃতিয়ে প্ৰত্যেকটো অৰ্হতা দক্ষতাৰে আমাক আগবাঢ়ি যাবলৈ সহায় প্ৰদান কৰে